হেল্ল' অঁ শইকীয়া ষ্ট'ৰ হয়নে অঁ হয় ন সেইদিনাখন আপোনাৰ মই জেল এটা দিছিলোঁ জেলটো মই লগালোঁ লগাই মেলি মইতো ডে'ট ছেট নাই চোৱা জেলটো লগালোঁ লগাই মেলি দেখিছোঁ যে গোটেই মোৰ চুলি সৰিছে তাৰপিছত আপোনাৰ গোটেই মানে ডেণ্ড্রাফ টাইপ হৈছে আৰু খজুৱাইছে অলপ অলপ তাৰপিছত মই এক্সপায়েৰী ডে'টটো চালোঁ কিন্তু এক্সপায়েৰী ডে'টটো উকলি আছে ত' আপুনি নিজে চাই দিব লাগে যে এক্সপায়েৰী ডে'ট মাল দিব নালাগে দোকানত যেতিয়া থৈছে এক্সপায়েৰী বস্তু থ'ব নালাগে ত' মই কাইলৈ যাম আপোনাৰ ওচৰলৈ হয় আপুনি ৰিফাণ্ড কৰি দিব নহ'লে মই কিন্তু ডাইৰেক্ট কমপ্লেইন কৰিম ঠিক আছে দিয়ক